মোৰ আগৰ পুৰণা লেপটপটো বেয়া হৈছিল সেইকাৰণে ৱেবছাইটৰ পৰা মই এটা নতুন লেপটপ লৈছিলোঁ যিটো লেপটপৰ দাম বিছ হেজাৰ আছিল ষোল্ল হেজাৰ টুৱেণ্টি পাৰ্ছেণ্ট লেছ কৰি ষোল্ল হেজাৰত দিছিল সেইটো কাৰণে মই সেই লেপটপটো লম বুলি ভাবিছিলোঁ আৰু সিহঁতে কি কৰিলে তাত যিগিটা অফাৰ দিম বুলি ভাবিছিলে এই অফাৰকেইটাৰ এটাও নাছিলে পাৱাৰ বেঙ্ক নাই হেড ফোন নাই ছাৰ্জাৰ নাই মেমৰি কাৰ্ড নাই আৰু অৰ্ডাৰ টাইমটো আছিল সাত দিনৰ মূৰতে পাম বুলি কিন্তু সাত দিনৰ মূৰত মই নেপালোঁ আৰু তেওঁলোকে ষোল্ল দিন লগাই দিলে তাৰ পিছত খুলি মেলি চাই দেখিলোঁ যে তাৰ যিখিনি বস্তু সেইকেইটা দিছিল অফাৰ এটাও নাই আৰু ৰিটাৰ্ণ পলিছিটোও সাত দিনৰ আছিলে ইফালে দিনো বাঢ়ি গুচি গ'ল তাৰ পিছত চালোঁ তাৰ যিটো স্পিকাৰ আছিলে স্পিকাৰটোও আগৰ পুৰণা লেপটপ টোতকৈও বেয়া আৰু কেমেৰাটো আৰু বেয়া তাৰ পিছতো নেটৱৰ্কৰ সমস্যা হয় যে কোনোপধ্যেই নেটৱৰ্কটো নেপাওঁ ছফটৱেৰটো আগৰটোতকৈও বেছি বেয়াহে আৰু বেটেৰী কণ্ডীচন ইমান বেয়া যে ছাৰ্জ দিলে মই ভালদৰে দুঘণ্টাই কাম কৰিব নোৱাৰোঁ আৰু এনেকুৱা ধৰণৰ ৱেবছাইডৰ পৰা কেতিয়াও আমি লেপটপ ল'ব মই নিবিচাৰোঁ কাৰণ সেইটো যদি আপোনালোকে পাৰে অতি সোনকালে মোৰ পইচাকেইটা ঘূৰাই দি আপোনালোকৰ লেপটপটো লৈ যাওক আৰু বা আনকো মই সেই ৱেবছাইটৰ পৰা এনেকুৱা ধৰণৰ লেপটপ নল'বৰ কাৰণে অনুৰোধ কৰিম